হয় কিছু ক্ষেত্ৰত আপোনাৰ দৰিদ্ৰতাই স্বাস্থ্য সেৱা লাভ কৰাত বাধাৰ সৃষ্টি কৰে কিন্তু সেই কথাটো পুৰণা দিনত অলপ বেছিয়ে চলচিত আছিল মুখে মুখে কিন্তু আজিকালি তেনেকুৱা কোনো কথা নাই দৰিদ্ৰ হওক আপোনাৰ ধনী হওক গ্ৰাম্য অঞ্চলৰ হওক আপুনি য'ৰ য'তে থাকক আপোনাৰ স্বাস্থ্য সেৱা আপুনি সহজতে আপোনাৰ নিচেই কাষৰ চৰকাৰী হাস্পাতালত আপুনি অতি কম মূল্যতে আপুনি সেই সকলো ধৰণৰ যিবোৰ আপুনি প্ৰাইভেট হস্পিটেল হস্পাতালত ধৰক আপুনি যিবোৰ চিকিৎসা পাব সেইবোৰ আপোনাৰ ঘৰৰ কাষৰে চৰকাৰী হস্পিটালতো আপুনি একেই চিকিৎসা খুব কম মূল্যত আপুনি কৰিব পাৰে আজিকালি আজিকালি চৰকাৰে আপোনাৰ বহুতো তেনেকুৱা বহুতো ধৰণৰ নতুন নতুন আঁচনি আগবঢ়াইছে যেনে ধৰক আপুনি আয়ুষ্মান ভাৰত কাৰ্ড আপুনি যাৰ জৰিয়তে পাঁচ লাখ টকালৈকে আপুনি ফ্ৰীকৈ চিকিৎসা ল'ব পাৰে ফ্ৰীকৈ চিকিৎসা ল'ব পাৰে মানে আপুনি এনেকুৱা নহয় যে আপুনি তাৰপিছতো একো নেপাব তাৰপিছতো আপুনি বহুত সুবিধা পাব তেনেকুৱা আপোনাৰ চৰকাৰে বহুতো আঁচনি আগবঢ়াইছে দৰিদ্ৰ সকললৈ বা মধ্যশ্ৰেণীৰ লোকসকললৈ যাৰ জৰিয়তে তেওঁলোকে আজিকালি অকনো চিন্তা কৰিব নেলাগে স্বাস্থ্যসেৱাৰ বাবে আৰু আজিকালি বহুতো তেনেকুৱা আপোনাৰ এম্বুলেঞ্চ দিয়া হৈছে যোনবোৰ আপোনাৰ বিনামূলীয়া হয় আপুনি আৰু সেই এম্বুলেঞ্চসমূহ সকলো গাঁৱে ভূঞে উপলব্ধ কৰাইছে চৰকাৰে যাৰ জৰিয়তে আপুনি ৰাতি বিয়লি আজিকালি কোনো চিন্তা কৰিব নেলাগে স্বাস্থ্য কিবা অৱনতি বা স্বাস্থ্য সেৱা ল'ব বিচাৰিলে আপোনালোকে আপোনাৰ ফোনটোৰ সহায়ত এটা ফোনকলৰ জৰিয়তে আপোনালোকে সেই এম্বুলেঞ্চ সেৱা উপলব্ধ হৈ যাব আপোনাৰ কাষত আজিকালি আপোনালোকে কোনো আৰু বহুত ধৰণৰ তেনে বহুত ধৰণৰ আঁচনি আছে চৰকাৰে আপোনাৰ বহুত ধৰণৰ আঁচনি তেনেকৈ উলিয়াই আছে আৰু আগলৈয়ো উলিয়াই থাকিব আপোনালোকে আৰু আজিকালি আপোনাৰ চৰকাৰী হস্পিটালত এক টকা পইচা নোহোৱাকৈ আপোনালোকে সকলো ধৰণৰ চিকিৎসা কৰিব পাৰে আৰু ঔষধসমূহো আপোনাৰ বিনামূলীয়া হৈছে চৰকাৰী হাস্পতালত গতিকে আপোনাৰ দৰিদ্ৰ শ্ৰেণী দৰিদ্ৰ শ্ৰেণীৰ লোকসকলৰ বাবে আজিকালি স্বাস্থ্য সেৱা লাভ কৰা একো বাধা কোনো কাৰণতে বাধাৰ সৃষ্টি প্ৰদান নাই হোৱা আৰু তেওঁলোকৰ বাবে অতি সহজ হৈ পৰিছে স্বাস্থ্য সেৱা লাভ কৰাত